অঁ হয় হয় কিবা কাম আছিলে নেকি অঁ অঁ দিবহি পাৰিম দিব

অঁ হ'ব অহা সপ্তাহকৈ পাৰিম বাৰু অঁ অঁ ভালকৈ চিলাম মই চিলায়ে থাকোঁ

তাৰপৰা দামটো মই হেৰি লওঁ আকৌ ফিটিং কৰি দিলে চাৰে তিনিশ অঁ অঁ ফিটিং কৰিয়ে দিম বাৰু অঁ মইনো এনেয়ো কাপোৰ চিলায়ে থাকোঁ দেখোন এইবোৰ দৰ্জি কামেই কৰোঁ সেইবোৰকেই চিলাই থাকোঁ অঁ হেৰি গধূলি সময়ত লৈ আহিলেও হ'ব দিবহি চিলাই দিম ধুনীয়াকৈ চিলাই দিম চিলায়ে থাকোঁ অঁ অঁ বেলেগক সুধিলে অঁ বেলেগক সুধিলে ক'ব ভালকৈ চিলায় অঁ আপুনি লৈ আহি অঁ অঁ

অঁ অঁ অঁ অঁ হ'ব দিয়ক ঠিক আছে